হেল্ল' এই জাংফাই ৰেক্স ৰেষ্টুৰেণ্ট হয়নে অঁ মই আপোনালোকৰ ফ্ৰাইড ৰাইচ এটা অৰ্ডাৰ দিছিলো চিকেন ফ্ৰাইড ৰাইচ অঁ হয় এইটো ভাল লগা নাই মানে দেখি আপোনাৰ চিকেনখিনি ভালকৈ আধা সিজা হৈ আছে আৰু তেলখিনিও পকা নিছিনা পকা নাই নিচিনা লাগি আছে মই এইটো মই ঘূৰাম আপোনালোকক এইটো মোক নালাগে হয় হয় মই এইটো আপোনাক ঘূৰাই পঠিয়াইছো নেক্সট অৰ্ডাৰ মই আকৌ আপোনাক প্লে'চ কৰি আছো